হেল্ল'

এই এনেই আছিলোঁ তুমি কি কৰিছা অকে কোৱাচোন ক'ত যাবা অঁ অঁ অঁ অঁ অঁ মই গৈছোঁ নহয় তালৈ অঁ মই গৈছোতো ব'লা যাওঁ কাইলৈ অঁ ঠিক আছে যাব পাৰি অঁ কাইলৈ চানদে একো নাই ভালেই আমি ৰাতিপুৱা সোনকালে যাম মুঠতে সেই আৰামছে উবেৰত গুচি যাব পাৰি উবেৰৰ ভাড়া আছে ইয়াৰ পৰা উবেৰত আমি গ'লোঁ বা তাৰপৰা আমি উবেৰ লৈও আহিব পাৰিম কিন্তু আমি এটা কাম কৰিম যাওঁতে আমি উবেৰত যাম উবেৰত গ'লোঁ উবেৰত গৈ পেলাই আমি তাত থাকিলোঁ হেৰি চোৱা চিতা কৰিলোঁ আহোঁতে আমি অট' পায় অট'ত গুচি এই যাওঁতে বিছ মিনিট পঁচিছ মিনিট বেছি তাতকৈ অলপ বেছি লাগিব আধা ঘণ্টাতকৈ বেছি লাগে অলপ আৰু তাত আমি ধুনীয়াকৈ সে হেৰি চাকি জ্বলালো সেৱা কৰিলো আৰু তাত খাবলৈও ধুনীয়াকৈ দিয়া পায়স দিয়ে ভোগ দিয়ে তুমি ইচ্ছা কৰিলে ভোগ দিবও পাৰা ত' আমি সেয়া কৰি মেলি আমি আহি যাম ধুনীয়াকৈ এই বহুত মানুহ যায় ইমান ধুনীয়া তা সেইটো কৃষ্ণ মন্দিৰ হয় জানানে নাই অঁ যাম যাম ওলাম অঁ অঁ যাম যাম তাত আমি গৈ গৈ পেলাই আৰু তাত এনিটাইম ভোগ দিয়ে থাকে আমি তাত চাকি তাকি জ্বলাবও পাৰিম আৰু তাত বহিবলৈও সুবিধা আছে বহুত ধুনীয়া জেগাকণ অঁ অঁ আই আই টিৰ ওচৰতে হয় অঁ অঁ অঁ অঁ আমি যাম অঁ অঁ আই আই টিৰ পৰা অলপমান আগলৈ যাব লাগে কিন্তু ৰ'ডটো অলপমান বেলেগ হয় আৰু

আমি চাৰে নটামানত ওলাম গা পা ধুই সোনকালে অঁ চাৰে নটা বজাত ওলালে ধুনীয়াকৈ এই কুৰ্তিকে পিন্ধি যাম আৰু মন্দিৰ যাম অঁ অঁ অঁ অঁ ঠিক আছে ঠিক আছে ঠিক আছে অ'কে এই নালাগে

অঁ অঁ সেইটোৱে ঠিক আছে হ'ব তেতিয়াহ'লে আমি কাইলৈ লগ পাম অ'কে বাই বাই অ'কে অঁ অ'কে অ'কে অঁ বাই বাই